অসমৰ লোকসকলে সুস্বাস্থ্য় বজাই ৰাখিবলৈ বিশেষকৈ আমি যদি গ্ৰাম্যাঞ্চলৰ কথা ভাবোঁ গ্ৰাম্যাঞ্চলত কি হয় যিসকল লোক থাকে তেওঁলোকৰ জীৱিকাৰ মূল উৎস হ'ল কৃষি গতিকে তেওঁলোকে সুস্বাস্থ্য বজাই ৰাখিবৰ কাৰণে তেওঁলোকে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে তেওঁলোকে যিহেতু নিজে খেতি কৰে গতিকে তেওঁলোকে খেতিৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকে নিজে খেতি কৰি তেওঁলোকে তাত জৈৱিক সাৰ প্ৰয়োগ কৰে গতিকে তাত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে আৰু তাৰ পৰা যিটো তেওঁলোকে ফচল উৎপাদন কৰে সেই ফচলটো যথেষ্ট স্বাস্থ্যৰ বাবে উপকাৰী হয় আৰু সেই ফচল খোৱাৰ পিছত আমাৰ স্বাস্থ্যত কোনো ধৰণৰ ব্য়াঘাট জন্মিব নিৰ্ভৰে ফলস্বৰূৰপে আমাৰ জীৱন শৈলীবোৰ আমি ভাল কৰিব পাৰোঁ ইয়াৰোপৰি আমি সুস্বাস্থ্য বজাই ৰাখিবলৈ আমি আমাৰ যিটো লাইফ ষ্টাইল সেই লাইফ ষ্টাইলটো চেঞ্জ কৰিব লাগিব ইয়াৰ বাবে আমি ৰাতিপুৱা হওক বা সন্ধ্যা সময়ত আমি যি খোজ কঢ়াৰ যিটো অভ্যাস সেইটো সদায় কৰিব লাগিব ইয়াৰ উপৰি আমি যিটো টীকাকৰণৰ কথা ক'ব পাৰোঁ সেই টীকাকৰণৰ আমাৰ আজিকালি গ্ৰাম্যাঞ্চলত ইয়াৰ প্ৰভাৱো যথেষ্ট পৰা দেখিবলৈ পোৱা গৈছে আজিকালি মানুহবিলাকৰ কি হয় প্ৰেছাৰ বা আপোনাৰ চুগাৰ এইটো এটা কমণ মানে বেমাৰলৈ ৰূপান্তৰিত হৈছে গতিকে বেমাৰটোক আমি প্ৰতিৰোধ কৰিবলৈ আমি কি কৰিব লাগিব যে আমি কিছুমান নিয়মীয়া টেষ্ট কৰোঁ আজিকালি গাঁৱৰ মানুহবোৰ এনেকুৱা সৎ সজাগ সচেতন হৈছে যে তেওঁলোকে আজিকালি আগৰ দিনত এনেকুৱা আছিলে যে তেওঁলোকে বিনা চেনীত তেওঁলোকে চাহ নেখায় কিন্তু আজিকালি গ্ৰাম গ্ৰাম্যাঞ্চলৰ মানুহবিলাকে এনেকুৱা শিক্ষিত হ'বলৈ ধৰিছে যে তেওঁলোকে চাহৰ লগত যদি এটা বিস্কুট থাকে বা খাবৰ কাৰণে কিবা এটা বস্তু থাকে তেতিয়া তেওঁলোকে চেনীৰ অবিহনে একাপ চাহ ধুনীয়াকৈ খাই দিব পাৰে গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমি সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আমাৰ যি গ্ৰাম্যাঞ্চলৰ লোকসকল গতিকে এই গ্ৰামাঞ্চলৰ লোকসকল যথেষ্ট সতৰ্ক আৰু সজাগ হৈছে গতিকে এই ক্ষেত্ৰত আমাৰ এটা ভাল দিশ আহিছে বুলি আমি ক'ব লাগিব এই ক্ষেত্ৰত আমাৰ যি নিয়মীয়া পৰীক্ষা সেই পৰীক্ষা আমাক যথেষ্ট সহায় কৰিছে চৰকাৰে যি টীকাকৰণৰ ব্যৱস্থা কৰিছে সেই টীকাকৰণে যথেষ্ট আমাক সহায় কৰিছে ইয়াৰোপৰি আমাক যিটো লাইফ ষ্টাইলৰ কথা কৈছোঁ সেই লাইফ ষ্টাইলটোৱে আমাক যথেষ্ট সহায় কৰিছে বুলি মই উপলদ্ধ